হেল্ল'

অ মই দেৱজিত বুঢ়াগোঁহায়ে ক'লোঁ

গতিকে আপোনাৰ পৰা অলপ মানে বড়োলেণ্ডৰ বিষয়ে জানিব বিচাৰিলোঁ যদি ক'ব পাৰে হয় হয়

হয় হয় হয়

হয় হেল্ল' অ থাকক শুনিছোঁ শুনি আছোঁ কওক হয় হয়

হয় হয় হয় অ আৰু বিশেষটো আছে বাৰু কিন্তু এইখিনিয়ে যথেষ্ট বুলি ভাবিছোঁ মোৰ কাৰণে এতিয়া ধন্যবাদ ধন্যবাদ